মোৰ পৰিয়ালত দীৰ্ঘ দীৰ্ঘকাল ধৰি চলি অহা কেইটামান সাংস্কৃতিক পৰম্পৰাসমূহ হৈছে বিয়া তোলনি বিয়া বিহু আদি বিয়াৰ আগত পুৰণি নিয়ম অনুসৰি পঞ্জিকা চাই বিয়াৰ উপযুক্ত সময় তথা দিন ধাৰ্য কৰা হয় লগতে বিয়াৰ সময়ত জেষ্ঠ বা পূজাৰীৰ আজ্ঞা অনুসৰি তথা সমাজৰ নিয়ম অনুসৰি বিয়া কাৰ্য সম্পাদন কৰা হয় ঠিক তেনেদৰে বিহু উৎসৱ বছৰত তিনিবাৰ পালন কৰা হয় যেনে বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু এই তিনিটা বিহু উৎসৱতে পৰম্পৰাগত নীতি নিয়ম অনুস অনুসৰণ কৰি আয়োজন কৰা হয় লগতে পৰম্পৰাগতভাৱে নাচ গান পূজন আদিৰ জৰিয়তে আনন্দ মনেৰে বিহু আয়োজন কৰা হয়